আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাচন ব্যৱহাৰ কৰোঁ ৰাতিপুৱা গৰম পানীকণ কৰিবলৈ আমি কেটলিটো ব্যৱহাৰ কৰোঁ ৰুটিখন বেলিবলৈও আমি বেলনাযোৰ ব্যৱহাৰ কৰিব লগা হয় ভাত ভাত বনাবলৈ আমি চচটো বা বটুৱাটো ব্যৱহাৰ কৰোঁ তাত আমি ভাতবোৰ ল'ৰাবলৈ হেতাখন প্ৰয়োজন হয় ঠিক তেনেকৈয়ে শাক বনাবৰ কাৰণে আমি চব্জি বনাবৰ কাৰণে কেৰাহীখন ব্যৱহাৰ কৰোঁ আমি কাঁহীখন ব্যৱহাৰ কৰোঁ ভাত খাবলৈ কাঁহৰ কাঁহী বা ষ্টীলৰ কাঁহী চাব খাবলৈ আমি কাপটো ব্যৱহাৰ কৰোঁ পানী গিলাচ খাবলৈও আমি ঠিক তেনেকৈ গিলাচটো ব্যৱহাৰ কৰোঁ পানী থ'বলৈ জাৰটো ব্যৱহাৰ কৰোঁ